লোকেল কুকুৰা হওক মানে ব্ৰইলাৰ হওক মানে তেওঁলোকক মানে সৰুতে চবকে মানে ঠাণ্ডাদিনত মানে ব্ৰীডিং কৰিবলগীয়া হয় ব্ৰীডিং কৰোঁতে আপোনাৰ কি হয় পোৱালিবিলাক মানে ঠাণ্ডাত থূপ খাই খাই মানে সিহঁতে মানে থূপ খাই গ'লে ইটোৰ ওপৰত সিটো হৈ যায় তো তেতিয়া মানে পোৱালিবিলাক মৰি যায় সেইকাৰণে আমি কি কৰোঁ মানে এতিয়া ব্ৰীডিংটো আমি মানে সিহঁতে দিয়াৰ পিছত সিহঁতি যেতিয়া লদা পাতে আমি তেতিয়া সিহঁতক মানে সিহঁতৰ লদাটো মানে ভাঙি থাকিবৰ কাৰণে কি কৰোঁ মানে এডাল লাঠিত এটা পলিথিনৰ সহায়ত মানে সিহঁতক এনেকৈ মানে আতঁৰৰপৰা জোকাৰি জোকাৰি থাকোঁ তেতিয়া মানে সিহঁতৰ লদাটো মানে নধৰে আৰু মানে থূপ খাই নাযায় ধৰক তেতিয়া মানে সিহঁতি বাচি থাকে আৰু সিহঁতক সৰুতে মানে সৰুতে কুকুৰা পোৱালি হওক যোন কোনো মানে হেৰি যিহৰে পোৱালি নহওক মানে কুকৰাই হওক হাঁহ হওক সৰু সৰু পোৱালিবোৰ মানে এইটো কি হয় বহুত মানে যত্ন ল'ব লাগে ঠাণ্ডাদিনত সিহঁতক লাইটৰ পোহৰত থ'ব লাগিব কোনো মানে আকৌ বেৰবোৰ যদি আপোনাৰ যদি মানে লিপা নাথাকে বা এনেই বৈ দিয়া থাকে ফাঁক হৈ থাকে তেতিয়া চাইডে চাইডে আপোনাৰ কি হয় এই মানে পলিথিন মাৰি দিবলগীয়া হয় নহ'লে বা এনেকুৱা কাপোৰ মাৰি মানে বাহিৰৰ ঠাণ্ডাটো মানে ভিতৰলৈ সোমাবলৈ দিয়া নহয় আৰু মই প্ৰথমতে মানে কি হ'ল মই প্ৰথমতেহে মানে মই পোৱালি মানে ওচৰৰে ফাৰ্ম এখনৰপৰা কিনি আনিছিলোঁ আৰু মানে এতিয়া মই মানে পোৱালি কিনি আনিবলগীয়া নহয় কেলৈ মই ঘৰতে নিজে মানে মই এতিয়া মানে মেচিন মানে ঘৰতে মই বনাই লৈছোঁ মানে আপোনাৰ মাছৰ যোনটো মানে কাৰ্টন আহে যে মাছ অহা কাৰ্টনটো সেই কাৰ্টনটো নিজে মানে মই ঘৰতে মানে মোৰ মানুহজনে মেচিনটো বনাই দিছে সেইকাৰণে মই এতিয়া যিমান মানে পোৱালী মই নিজে ঘৰতে মানে মই উৎপাদন কৰোঁ পোৱালিবিলাক মানে ঘৰতে মই সেইবিলাক পোৱালি উমনি দিওঁ আপোনাৰ কুকুৰাকণী আপোনাৰ কুকুৰা পোৱালি আপোনাৰ উমনি দিলে মানে বিছ দিনতে মানে পোৱালিবিলাক ওলাই যায় হাঁহ পোৱালি আপোনাৰ ছাব্বিছ দিন সাতাইছ দিনত আপোনাৰ মানে ওলাই যায় ধুনীয়াকৈ পোৱালিবিলাক সেইকাৰণে মোৰ ইমান পোৱালিলৈ ইমান কষ্ট নহয় তাৰমানে নিজৰ ঘৰতে উলিয়াই মানে মই নিজে ঘৰতে মানে মই পোহা ব্যৱস্থা কৰিছোঁ আপোনাৰ মানে কি হয় পোৱালি মানে কণীখিনি যেতিয়া মেচিনত দিওঁ দিনটোত আপোনাৰ মানে কণীখিনি আপোনাৰ তিনিবাৰ লৰাব লাগে ৰাতিপুৱা একবাৰ মই লৰাই দিওঁ ৰাতিপুৱা ধৰক আপোনাৰ সাতটামান বজাত এবাৰ মানে যোনটো ছাইড মানে তললৈ মোৰ কৰি থাকে সেইটো ছাইড আকৌ মই ওপৰলৈ কৰি দিওঁ আকৌ মই দুপৰীয়া আপোনাৰ ধৰক তিনিটামান বজাত এবাৰ আকৌ সেই তললৈ ওপৰ চাইডটো তল কৰি দিওঁ তলটো ওপৰ কৰি দিওঁ তেতিয়া এভাগো আৰু ৰাতি আপোনাৰ নটামান বজত এবাৰ মই মানে কণীখিনি উমলাই হেৰি মানে ওলোটাই দিওঁ তেনেকৈয়ে মই দিনটোত সেনেকৈ মানে ওলট পালট কৰি কণীবিলাকত সেই মানে লৰাই থাকোঁ তেনেকৈ মানে মোৰ পোৱালি ওলাই এবাৰতে যদি মোৰ আশীটা পোৱালি ওলাই যায় এমাহত তেনেকৈ ধৰক আপোনাৰ মোৰ ইমান সেই আশীটা পোৱালি আকৌ অকণমান যত্ন কৰি মেলি এমাহ হয় মানে আকৌ আপোনাৰ ইখিনি পোৱালি ওলাবলৈ হৈ যায় সেইকাৰণে মই মানে পোৱালি মানে কিনিবলগীয়া হোৱা নাই সেই প্ৰথমতে ভাল সঁচৰ মই ধৰক আপোনাৰ কুকুৰা কিনি আনিলোঁ তেতিয়া এতিয়া এতিয়া মোৰ ডেইলী আপোনাৰ পঞ্চাছজনী কুকুৰাই কণী পাৰে পঞ্চাছজনী কুকুৰাই কণী পাৰিলে দেখোঁন ডেইলী পঞ্চাছটা কণী হ'লেই ধৰক মই এদিনৰ এদিনত পৰা কণীখিনি মানে মই উমনিৰ কাৰণে থৈ দিওঁ আৰু বাকী মানে ডেইলী যোনখিনি কণী মানে পাৰি থাকে সেই কণীখিনি মানে মই বিক্ৰী কৰি দিওঁ মই এতিয়া কণী বিক্ৰী কৰিয়ে চাগে মই মাহেকতে চাগে মই ত্ৰিছ হাজাৰমান টকা পাওঁ অকল কণী বিক্ৰী কৰা ওচৰতে আমাৰ মানে কণী লোৱা মানে মানুহ আছে আৰু মই সেই কণীবোৰ মানে ওচৰতে বিক্ৰী কৰোঁ তাৰপিছত আকৌ ওচৰতে দোকান আছে তেওঁলোকেও মানে ঘৰুৱা কণী যেতিয়া বিচাৰে তেওঁলোকক মই পিলেট চিষ্টেমত তালৈ বিকি দিওঁ তেওঁলোকক মই তেতিয়া মানে তেওঁলোকৰ ৰেটটো মই বেলেগকৈ ধৰি দিওঁ আৰু এনেকৈ মই ঘৰৰপৰা মানে ডাইৰেক্ট এনেকৈ যোনে নিবলৈ আহে তেওঁলোকক মানে মই দছ টকা কৰি বিকো আৰু তেওঁলোকে যদি মানে দোকানত বিকিবলৈ ওচৰৰ যদি দোকানীবিলাকে নিবলৈ আহে তেতিয়া মই এটা ডিমত আঠ টকা কৰি তেওঁলোকক দিওঁ মানে সেইকাৰণে মোৰ মানে কি হ'ল এই পোৱালিৰ কাৰণে মোৰ তাৰমানে ইমান দিগদাৰ নহয় আৰু কোনোবাই যদি তাৰমানে মোৰপৰা পোৱালি মানে ল'বও পাৰে মানে মই পোৱালিও বিক্ৰী কৰোঁতো সেইকাৰণে মই ইমান তাৰমানে মোৰ পোৱালিৰ কাৰণে দিগদাৰ নহয় পোৱালিবোৰ মই এতিয়া সিহঁতক খোৱা বোৱা মানে মই যেনেকৈ কেঁচুৱৰা এটা যেনেকৈ যত্ন লওঁ মই সেই কুকৰাবিলাক কুকুৰা পোৱালিবিলাকো তেনেকৈ যত্ন লওঁ দিনটো মানে সিহঁতৰ লগত মই লাগিয়ে থাকোঁ মানে এনি টাইম ধৰক এতিয়া মই সিহঁতক মই এই মানে মানে কুকুৰাক দানাও খোৱাাওঁ আকৌ আপোনাৰ মই কি কৰোঁ মই নিজে আকৌ ধৰক সেই খুন্দু চাউল ঘৰতে একদম ধুনীয়াকৈ সিজাই মেলি মই তেনেকৈয়ো দানা খোৱাওঁ বনাই মেলি মানে তেতিয়া কি হয় পোৱালিবিলাক সোনকালে ডাঙৰ হয় সোনকালে ডাঙৰ হৈ যোৱাৰ লগে লগে মোৰ তেতিয়া বিকিবলৈয়ো ভাল হয় আৰু আপোনাৰ মই তেতিয়া কুকুৰা পোৱালি যেতিয়া মানে হেৰি এই বেমাৰ হয় বেমাৰ হোৱাৰ লগে লগে সিহঁতক মই ভেকচিন দিওঁ ভেকচিন দিয়াৰ লগে লগে সিহঁতৰ ভেকচিনটো মই নিজেই মাৰোঁ মই নিজে মাৰোঁ মানে সেই পাখীৰ তলতে মই মানে বেজীটো দিওঁ এটা এটা মানে কুকুৰা ধৰি ধৰি মানে এটা যদি মানে দৰৱ আনোঁ আপোনাৰ এশমান কুকুৰাক মাৰিবলৈ হৈ যায় ধুনীয়াকৈ অকমান কষ্ট হয় বাাৰু তথাপিতো মানে হেৰি কৰাৰ লগত মোৰ ছোৱালীকেইজনীয়ে লাগি মেলি দিয়ে মানুহজনেও লাগি মেলি দিয়ে মানে বস্তুবিলাক হেৰি কৰোঁতে মেলোঁতে সেইটোৱে তাৰপিছত আৰু আপোনাৰ আৰু অলপ মই মানে কি কৰোঁ দুপৰীয়া টাইমত যেতিয়া মই কুকুৰাবোৰ অলপ ডাঙৰ ডাঙৰ মানে আধা কে জি চাইজৰ যেতিয়া হয়গৈ আধা কে জি চাইজৰ হোৱাৰ লগে লগে মানে মই কি কৰোঁ সিহঁতক মই বাৰীতে থকা ধৰক যোন কোনো মানে শাকৰ পাত মানে ধৰক বন্ধাকবি পাত লাইশাকৰ পাত সেনেকুৱাবিলাক মই মিহি মিহিকৈ কাটি মানে কি কৰোঁ সিহঁতক এই মানে দুপৰীয়া টাইমতে তলতে বস্তা পাৰি দিওঁ ধুনীয়াকৈ পাৰি মেলি সিহঁতক মই একদম ধুনীয়াকৈ খাবলৈ দি দিওঁ তেতিয়া মানে সিহঁতে ধুনীয়াকৈ খায় আৰু খাই মেলি তেতিয়া দিনটোৰ কাৰণে মানে আকৌ আমনি নকৰে আৰু একদম চুপ চাপ মানে সিহঁতে থাকে আৰু মানে অকল দানা খুৱাই থাকিলও নহ'ব কুকুৰাক মানে অকণমান মাজে মাজে সেউজীয়া বস্তু মানে খোৱাব লাগে আৰু ঘাঁহ হওক যোন কোনো মানে এই মানে কলপাত চলপাত হ'লেও ঘাঁহ হ'লেও মিহি মিহিকৈ মানে কাটি পিনে সিহঁতক দিব লাগে আৰু এতিয়া ঠাণ্ডাদিনত কি হয় কুকুৰা পুহিবলৈ হ'লে কুকুৰাটো তলৰ পৰাটো পূৰা ঠাণ্ডা পায় ঠাণ্ডা এতিয়া কেনেকুৱা পৰিছে সেইকাৰণে কি কৰিব লাগে তেতিয়া আপোনাৰ তলত তাৰমানে ধানৰ যোনটো মানে পটান সেই পটানটো পূৰা সিহঁতক ডাঠকৈ পাৰি দিব লাগে ডাঠকৈ পাৰি দিয়াৰ পিছত সিহঁতক তাত ভৰাব লাগে তেতিয়া সিহঁতি মানে তলৰপৰা ঠাণ্ডাটো নেপায় ঠাণ্ডাটো নেপালে সিহঁতৰ বেমাৰো নহয় আৰু আপোনালোকে যদি সেই গৰমপানী যদি খোৱায় মানে গৰমপানীত আপোনালোকৰ আমি যেতিয়া এতিয়া কাহ চাহ হ'লে যেনেকৈ তুলসীপাত মানে আদা আৰু আপোনাৰ আকৌ মানে খুন্দি মেলি মানে উতলাই পিনে যেনেকৈ খাওঁ গুটি জালুক দি মেলি সেই কুকুৰাকো যদি আপোনালোকে ঠাণ্ডা দিনত মানে তেনেকৈ যদি খোৱাব পাৰে মানে মই মইতো খোৱাওঁৱেই বেলেগেও যদি মানে খুৱাব পাৰে মানে কি হয় তেতিয়া মানে কুকুৰা মানে বেমাৰ নহয় এইটো মানে হেৰি হয় আৰু বোলে কোনোবাই মানে এতিয়া মই প্ৰথমতেতো মই একো মানে হেৰি কৰা নাছিলোঁ ন প্ৰথমতে পইচাটো মোৰ কমকৈ গোটৰপৰা লৈছিলোঁ কমকৈ গোটৰপৰা লৈ মেলি মানে মই কমকৈ কুকুৰাটো মানে মই আনিছিলোঁ প্ৰথম পুহি চাবলৈ পাৰিম নে নোৱাৰিম তেনেকুৱা এটা মানুহৰ ভয় লাগে ন যদি মই সেই গোটৰ পইচাখিনি যদি কুকুৰা আনিম কুকুৰাখিনি যদি মৰি যাব তেতিয়াতো মোৰ বহুত লছ হ'ব তেতিয়া মই গোটত আকৌ ক'ৰ ক'ৰপৰা পইচা ঘূৰাম সেইকাৰণে মই কি কৰিলোঁ কমকৈ তেতিয়া কুকুৰাখিনি আনিছিলোঁ কমকৈ কুকুৰা পোৱালি আনি মই তেতিয়া খুব বেছি মই পঞ্চাছটামান কুকুৰা পোৱালি আনিছিলোঁ আৰু চল্লিছ টকা পঁয়ত্ৰিছ টকা তেনেকুৱা কৰি কৰি তেতিয়া তাৰমানে কি হয় তেতিয়াতো আকৌ মোৰ সেইবোৰ সিহঁতক খোৱাবৰ কাৰণে পানী টেংকাৰ ধৰক এনেকুৱা সেইবোৰ অনা নাছিলোঁ কেলৈ সেইবোৰ আনিবলৈ মোক পইচাই নহৈছিলে তেতিয়া মই ঘৰতে কি কৰিলোঁ মানে বাঁহৰ হেৰি কাটি কাটি মই সিহঁতক তাতে দেনা দিছিলোঁ আৰু তাৰপাছত যেতিয়া অকণমান ডাঙৰ হ'ল আৰু তেতিয়া ধৰক এনেকুৱা ডাঙৰ ডাঙৰ এনেকুৱা থালি চালিলিবিলাকতো দি দিছোঁ তেনেকৈয়ো পুহিবপৰা হয় মানে সেইটোৱে আৰু আৰু খালি হাঁহ পুহিলে আকৌ হাঁহক কিন্তু মানে অকল দেনাই খুৱাই খুৱাই মানে বান্ধি থ'লেও নহয় মই সিহঁতক কি কৰিব লাগে সৰু সুৰাকৈ এটি অকণমান পুখুৰী খান্দি দিব লাগে সেই পুখুৰীটোত মানে সিহঁতক পানী চানী খাবলৈ গা পা ধুবলৈ অকণমান মানে এৰি দিব লাগে তেতিয়া মানে কি হয় মানে সিহঁতি হাঁহকটো পানী পূৰা দৰকাৰেই মানে সিহঁতৰ গৰমটো বেছিতো হাঁহৰ মানে সেইকাৰণে সিহঁতক পানীটো পূৰা দৰকাৰ সিহঁতি মানে গা ধুই ভাল পায়তো সিহঁতক সেইকাৰণে পানীটো দৰকাৰ পানীটো দিব লাগে যদিও তেনেকুৱা মানে জেগা যদি কম হয় মানে তেতিয়া কি কৰোঁ মই এই এনেকুৱা ডাঙৰ ডাঙৰ মানে গামলাবিলাকত সিহঁতক মই পানী ভৰাই মেলি তাৰমানে সেই তাতে দি দিওঁ আৰু গা ধুবলৈ মানে সিহঁতে তেতিয়া গা পা ধুই ধনীয়াকৈ হাঁহক মানে পানী হাঁহক বিশেষকৈ দানাত থাকি পানী বেছি প্ৰয়োজন আৰু মানে হাঁহবিলাকে অকল দানা য'তে নহয় সিহঁতক চৰিবলৈ এৰি দিব লাগে বাহিৰৰ যোনবিলাক আপোনাৰ লেতেৰা ধৰক শামুক চামুক এনেকুৱা পোক পৰুৱা কেঁচু কুমতি সেইবিলাক খালেহে সিহঁতৰ তাৰমানে এই মানে কি হয় কণী সোনকলে দিয়ে মানে আৰু বহুত দিনলৈ সিহঁতি মানে কণী পাৰিয়ে থাকে বন্ধ নহয় অকল দানাই খুৱাই খুৱাই থ'লও তাৰমানে হাঁহে এই আজি পাৰে এদিন মানে পাৰে আৰু আকৌ তিনদিনমানলৈ নেপাৰে তেনেকুৱা হৈ থাকে সেইকাৰণে কি কৰে হাঁহক সেইকাৰণে অকণমান মানে লেতেৰা জেগাত চৰিবলৈও এৰি দিব লাগে নলাই চলাই তেতিয়া মানে সিহঁতি চৰিলে মেলিলে তাৰমানে আমাৰ কণী উৎপাদনটো বেছি হয় আৰু মানে